মই মনোৰঞ্জনে কৈছিলোঁ ৰুম এটা লাগিছিলে হোটেলৰ

কাইলে লাগিছিলে

মই ৰাতিপুৱা প্ৰায় ছুপাৰটো মোৰ চাৰে ছটা সাতটামান বজাত পাই যাম হয় ইমান ৰাতিপুৱাই পৰা হ'ব নাই বাৰু ছাৰ তেতিয়া হ'ব ন নাই নাই মোৰ ছিংগুল ৰুমৰ ফেচিলিটিবিলাক আৰু প্ৰাইচবিলাক কেনেকুৱা অকণমান কওকচোন ছাৰ এদিনেই থাকিম হয় কওকচোন আচ্ছা আচ্ছা কেইটা বজাত হয় পিছদিনাখন চেকআউট কিমান বজাত হয় পিছদিনাখন মানে চেকআউট কেতিয়া হয় অঁ অঁ আচ্ছা আচ্ছা নহয় কিছুমান হোটেলৰ মানে কি হয় মই আজি থাকিলোঁ ন আজি থকাৰ পিছত কাইলে কাইলে দ আজি যদি মই সন্ধিয়া লওঁ মানে আকৌ ৰাতিটোহে ৰাতিটোহে থাকিব পৰা হয় কাইলে ৰাতিপুৱা দহ বজাত আকৌ চেক আউট কৰিব লাগে সেইটো নাই ন আপোনালোক টুটেলি টুৱেলভ আাৱাৰ ন টুৱেন্টি ফ'ৰ আৱাৰ আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে হোটেলখনৰ নামটো কি বাৰু ছাৰ ৰশ্মীৰেখা হোটেল ন হয় হয় আচ্ছা তাৰপিছত হেৰি যিবিলাক আপুনি ক'লে যে অৰ্ডিনেৰী ৰুম অৰ্ডিনেৰী ৰুম ক'লে যে তাতে আপোনাৰ লেট্ৰিন বাথৰুম এটেচ আছেনে নে এক্সট্ৰা আছে তাতে তাতে আপোনাৰ টিভি চিভি কিবা কিবি এইবিলাক চাব পৰা হ'বনে আছেনে এ চি

হয় হয় হয় হয় ফুডিংটো লগতে হ'ব চাগে নহয় হোটেলতে ফুডিংটো হ'ব চাগে লগতে নহয় এক্সট্ৰা পেমেণ্ট মানে আপোনালোকৰ হোটেলতে হ'ব চাগে হয় হয় মই কাইলে ৰাতিপুৱা হয় কওকচোন আচ্ছা আচ্ছা আচ্ছা মানে মই সেইটো চাইডত এবাৰ প্ৰথম যাম আপোনাৰ নাম্বাৰটো ছাৰ্চ কৰি হোটেল ছাৰ্চ কৰোঁতে নাম্বাৰটো পালোঁ কল কলটো কৰি সুুধি চাইছোঁ মানে কি নটা কিছুমান হোটেলত মানে কি হয় ন দহ বজাৰ আগত আপোনাৰ চেক ইন কৰিব নিদিয়ে অসুবিধা হয় থাকিবলে গাড়ীৰ পৰা নামি বা ট্ৰেইনৰ পৰা আকৌ থাকিবলৈ অসুবিধা হয় আপোনালোকৰ তাতো পৰা যাব তেতিয়াই

নাই ঠিক আছে ৰিচিপশ্যন পাম নহয় ৰিচিপশ্যনিষ্ট আৰু হোটেলতে থাকে হ'বই চাগে ঠিক আছে থেংক ইউ তেন্তে কাইলে লগ পাম তেতিয়াহ'লে নিশ্চয় নিশ্চয়